আমাৰ গাঁৱত কোনোবা মানুহ ঢুকালে আমাৰ গাঁৱৰ সকলো বুঢ়া মানুহ আৰু ডেকা মানুহ একেলগে মিলি খৰি দিবলৈ যায় খৰি দি অহাৰ পিছত সকলোৱে ঘৰত সোমোৱাৰ আগত গা ধুৱে আৰু জুই জ্বলাই নিমপাত চুবাইহে ভিতৰত সোমায় মৰা মানুহৰ ঘৰত তিনিদিনৰ দিনাখন তিলনি বুলি এটা অনুষ্ঠান আয়োজন কৰা হয় য'ত চিৰা দৈ আৰু কলেৰে এটা প্ৰসাদ খাবলৈ দিয়া হয় দহ দিনৰ দিনাখন দহা আয়োজন কৰা হয়

চিৰা দৈ দিয়া দিয়া হয় এঘাৰ দিনৰ দিনাখন শ্ৰাদ্ধ বা কৰম পতা হয় আৰু একে লাষ্টৰ বাৰ নম্বৰ দিনাখন ভোজ পতা হয় ভোজ পতা দিনাখনৰ ৰাতি যিবোৰ মানুহে খৰি দিবলৈ গৈছিল সেইবোৰ মানুহক মাছেৰে ভোজ ভাত খুওৱা হয়